এহ্ ক'ত লাগিছে বাৰু বৰদেউতা হয়নে অঁ মোৰ মানে এহ্ কালিৰ পৰা মানে একদম জ্বৰ বিষ পানী লগা ৰক্ষা নাই মানে সেয়ে কাকো ক'ব পৰা নাই কিবা এটা উপায় দিয়কচোন পাৰিলে হেল্ল' ছাৰ অঁ অঁ অঁ শুনিছোঁ কওকচোন আপুনি কিমান টাইমত আহিব সেই থাকে বাৰু খোলে চেম্বাৰ অঁ চাৰে পাঁচ বজাত এতিয়া মই ৰাতিটো পাৰ কৰিবৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিয়কচোন কি কি প্ৰাথমিক চিকিৎসা এটা

হয় যাম বাৰু চাৰে পাঁচ বজাত বুলি কৈছে নহয় নে অঁ হ'ব অঁ হয় হয় মইতো এতিয়া ৰাতিটো থাকিব পৰা নাই নহয় ছাৰ ৰাতিটো কেনেকৈ কটাম এতিয়া এই জ্বৰ হৈছে জ্বৰ পানী লগা আৰু বিষ হৈছে হয় হয় হয় হয় ধন্যবাদ ছাৰ হয় অঁ ধন্যবাদ